পইতাচোৰা মাৰিবলৈ আৰু এন্দুৰ জাতীয় মাৰিবলৈ লাল হিট এখন আঠাজাতীয় কিতাপ আৰু আপোনাৰ এই হেৰি পায় কি বুলি কয় কলম টাইপৰ কিবা এটা পায় যোনটো পকাত আঁকি দিব লাগে আঁকি দিলে পইতাচোৰা ৰাতিপুৱালৈ মৰি থাকে ৰাতি আঁকিলে আৰু কিতাপখন মেলি থৈ দিবা লাগে য'ত এন্দুৰজাতীয় মালটো থাকে তেতিয়া মানে হেৰি হৈ যায় আৰু তাতে লাগি কিনে মৰি থাকে আৰু লাল হিটটো যে য'তে ত'তে মাৰি দিলেই হ'ল আৰু তেতিয়া সি নিজে মৰে